মই দহ বছৰ বয়সৰ পৰা ৰান্ধিব শিকিছোঁ মা কাম কৰিবলৈ যায় বেলেগত পথাৰত যায় মা দেউতা ঘৰত কৰা মানুহ নাই ভাই ভনীও পাঁচটা ময়ে ডাঙৰ সকলোত থাকি ৰান্ধি বাঢ়ি খোৱাইছিলোঁ যে নাজানো তেনেকৈ ৰান্ধিব তথাপিতো নকৰিলে নহয় কৰি ধৰি খোৱাওঁ আৰু তেনেকৈ ৰান্ধি কৰি এতিয়া ডাঙৰ হৈ আহিলোঁ আৰু জনা হ'লো আৰু এতিয়া মই আৰু ৰান্ধি ৰান্ধি ৰান্ধি খুৱাই খুৱাই নাতি নাতিনা ল'ৰা ছোৱালী সকলোখিনি আৰু বুঢ়াই হ'লো আৰু এতিয়া সম্পূৰ্ণ জানিলেও মোৰ কাম নাই যিখিনি জানিলো খোৱালো নাতি নাতিনা ডাঙৰ কৰিলো আ